খেতি কেনেকুৱা হ'ল এইবাৰ ধান খেতি হয়নি

কিমান কুইণ্টাল পালি হয় নেকি সাৰটো হোৱাকৈ দিম মানে অঁ আমাৰ এইবাৰ ভাল হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টটো বেয়া নাই হোৱা আকৌ ধান খেতি পাব কুইণ্টেল

মই এবাৰ হেৰি দিছিলোঁ পৰিমল দিছিলোঁ বাছ দিছিলোঁ পৰিমলটো ভাল হ'ল বাছটো অকণমান পটান হ'ল খালি অহা বাৰকৈ দাম আছে

ডাইৰেক্ট পেকেট আনিব লাগে ৰঞ্জিত ধানৰ পেকেট এটা পাঁচ কেজি পেকেট কিনি আনি আৰু উৎপাদনটো ভাল হয় কঠীয়াটো পাৰিব লাগে টাইমত পাৰিব লাগে মত গোবৰটো বেছিকৈ দিব লাগে কঠিয়াত এইবাৰ অকল মই গোবৰ দিম অঁ কেঁচু সাৰ

দিব লাগে হেৰিটো অলপ অলপ ঠিক আছে হ'ব দে